আমাৰ ইয়াত বিভিন্ন জনজাতিৰ মানুহ থাকে যেনে মিৰি মিচিং কছাৰী বড়ো ৰাভা এনেকুৱা অন্যান্য জাতি থাকে তেওঁলোকে ভঙা ভঙা অসমীয়া কথা কয় আৰু আমি তেতিয়া তেওঁলোকৰ ভঙা ভঙা অসমীয়া কথাকে আমি বুজি পাওঁ আমাৰ কওঁতে সিমান এটা অসুবিধা নহয় তেওঁলোকৰ কথাখিনি বুজিবলৈহে অকণমান অসুবিধা হয় তথাপি বুজি পাওঁ ইংগিত আকাৰে ক'লে ক'লেও ধৰিব পাৰোঁ কথাবিলাক সেইদৰে আমি তেওঁলোকৰ লগত পাতো যিহেতু তেওঁলোকৰ লগত বসবাস কৰি আছো তেওঁলোকৰ দেখা শুনাখিনি পৰা আমি কিছুমান বুজি পাওঁ